হয় হয় কোনে কৈছিল বাৰু হয় হয় হয় হয় কওক হ'ব হ'ব নিশ্চয় পাব আমাৰ দোকানে তেনেকুৱা নাপাব নেকি আৰু চব পাব শৰাই আপোন মানে আপোনাৰ চাই পেলাই আছে এ আপোনাৰ সৰু যে সঁফুৰা শৰাই যে সঁফুৰা শৰাইবিলাকৰ দাম কম বেছি নহয় সেইবিলাকৰ অনলী ফাইভ টুৱেণ্টী ফাইভ সঁফুৰা টুৱেণ্টী ফাইভ আৰু হয় হয় হয় কি কোৱাহে ভাইটি এইটো দাখে আহ হা ক'ৰ শুনা শুনা মোৰ কথাটো শুনা চব শৰাই একে নহয় নহয় হয় নহয় শৰাই হয় নহয় তুমি মোৰ কথাটো বুজা হয়নে নহয় শৰাই লৈ কথা আছে কোৱালিটী কথা আছে ন কোৱালিটী তুমি মোলৈ ফোন কৰিছা কিয় মোৰ দোকানৰপৰা নিশ্চয় চাগৈ আগতে বস্তু কিনিছা কোৱালিটী পাইছা সেইটো কাৰণে কোৱালিটী বিচাৰিছা ন অঁ হ'ব কিবা এটা ডিচকাউণ্টটো থাকিবই ডিচকাউণ্ট এটা গম পাইছো ডিচকাউণ্টটো থাকিবই বাৰু ডিচকাউণ্টটো এইটো মই ডিচকাউণ্টটো কৰি বাৰু তোমাক চোৱা ইয়াত আহি পেলাই তোমাৰ টেন পাৰ্চেণ্ট ডিচকাউণ্ট আহি যায় হয় নহয় টেন পাৰ্চেণ্ট ডিচকাউণ্টটো হৈ গ'লে তোমাৰ কিমান হ'বগৈ এইটো তুমি নিজে হিচাপ কৰা পাঁচশত পঞ্চাছ টকা আৰু পঁচিছ টকা মানে তোমাৰ এইপিনে দুই তিনি টকাৰ কিবা এটা হ'ব মানে ফ'ৰ ছেভেণ্টি ফাইভ ফ'ৰ ফ'ৰ ছেভেণ্টিৰ ভিতৰত হৈ যাব আৰু

বহুত কমি যাব ভাইটি

নাই তেনেকুৱা নকবা বাৰু তথাপি আহিবা কিবা এটা কৰি দিম বাৰু বাৰু হ'ব দিয়া আৰু ফোন কৰিছা যে আছো আছো আঁহাচোন বাৰু তুমি আঁহা আঁহা হ'ব হ'ব বাৰু তুমি আঁহাচোন